মই জীৱনত আটাইতকৈ বেছি কিহক মূল্য কৰে সেইটো কথাটো এতিয়া মই মোৰ ফালৰপৰা জীৱনত মই যিখিনি কষ্ট মষ্টৰে সৈতে যিখিনি হেৰি হ'লোঁ এতিয়া বৰ্তমান মই মানে ভগৱানৰ গুণ চৰিত্ৰৰ ওপৰত মই বেছি সুখী হৈছোঁ সেইটোহে বেছি আপোন বুলি মই ভাবিছোঁ মানে ভাগৱত পাঠ কৰি পেলাই মই সেই ভাগৱত পাঠত ঘূৰি পেলাই ভকতৰ লগত যিখিনি মই সন্তোষ পাইছোঁ সেইখিনিত থাকি আৰু বেলেগ টকা পইচাৰে মূল্যাংকন কৰিব নোৱাৰি আৰু সেইটোত মই বহুত শান্তিয়ে পাওঁ য'ত নেকি ভকতৰ লগত থাকিলে মই সকলোখিনি পাহৰি থাকিব পাৰোঁ আৰু ভকতে ভকতৰ সংগত যিখিনি মই মনৰ ফূৰ্তি মনৰ যিটো হেৰি পাওঁ সেইখিনি মই টকা পইচাৰে জীৱনত মই পোৱা নাছিলোঁ এতিয়া সেই ভকতৰ লগত মই ঘূৰি যিটো মনৰ উৎসাহ সেই ভকতৰ লগত হাস্যৰস কৰোঁ সেই ভকতে আমাক যিখিনি আমাক শ্ৰদ্ধা কৰে সেইখিনি পাই সঁচাকৈ আমি ধন্য ধন্য মানিছোঁ আৰু ভাগৱত পাঠভাগত যেতিয়াৰপৰা ঘূৰিবলৈ লৈছোঁ তেতিয়াৰেপৰা ভকতি এটা হেৰিয়াত সেইটো মূল্যবান টকাৰে সৈতে হেৰি কৰিব মূল্যাংকন কৰিব নোৱাৰে গতিকে মোৰ জীৱনত মই যিটো মই ভালপোৱা বস্তু যিটো টকা পইচাৰ লগত মানে যুগ্ম হয় এই কথাতো ওপৰত সেইটো নাহে যিটো বস্তুৱে নেকি মোৰ জীৱনত শান্তি আৰু সুখ মিলাইছে সেইটো বস্তু মই মানে অনুভূতি কৰিছোঁ যে মই আজি ভাগৱত পাঠভাগ কৰিবলৈ লোৱাৰপৰা যিখিনি মই মনৰ শান্তি মই য'ত নেকি থাকিলে মোৰ সকলোবিলাক পাহৰি থাকোঁ সেই ভকতৰ লগতেই মই সন্তোষ প্ৰকাশ কৰোঁ সেইখিনিয়ে মোক যিখিনি আপ্লুত কৰি ৰাখিছে মোৰ দেহৰ ৰোগ ব্যাধি সকলোবিলাক আঁতৰাই কৰি ৰাখিছে সেইখিনিৰপৰাও মই সন্তোষ প্ৰকাশ কৰিছোঁ আৰু মোৰ ঘৰখনৰ যিখিনি মোৰ মানে চলি থকা যিখিনি হেৰি সেইখিনিৰপৰাও মোক ভগৱানে চলাই আছে সেইখিনিও মই সঁচাকৈ মানে জীৱনত মই সেইটো এটা মূল্য হেৰি বুলিয়ে ভাবিছোঁ গতিকে আৰু এটা কথা কি মই এই ভকতৰ সংগত থাকি ভকতৰ পদধূলা লৈ আমি মই যিকণ সন্তোষ প্ৰকাশ কৰিছোঁ সেইকণ সন্তোষ প্ৰকাশ মই টকা পইচা আদিৰে মই আজিলৈকে জীৱনত মই কোনোৱে সেই ৰাস্তা পোৱাই নাই আজি তেওঁৰ কৃপাত মই যিখিনি মানে অকণমান তেওঁৰ যশ গুণ প্ৰকাশ কৰি পেলাই যিখিনি মই সন্তোষ পাইছোঁ সেই সন্তোষখিনিৰ ওপৰত আপোনাৰ মানে তাৰ মূল্য কি বুলি ক'ম সেই মূল্য মানে আমি ধৰিব নোৱাৰোঁ তাৰ অমূল্য ৰত্ন পাইছোঁ আৰু আমি পাঠত গ'লে যিখিনি আমাৰ আমাক শ্ৰদ্ধা ভক্তিৰ মাজেৰে যিখিনি আমাক হেৰি কৰে সেইখিনি টকা পইচাৰে কিনিবপৰা বস্তু নহয় সেইটো বস্তুৰ মানে যিজনে সেইভাগত যাব সেইজনেহে বুজি পাব যিহেতু মই জীৱনত যিটো পাইছোঁ সেই সেইটোহে আপোনাসৱক আপোনালোকক কৈ আছো গতিকে মই এতিয়ালৈকে মই এই টকা পইচা কিবা এটা কৰ্ম কৰি মই সন্তোষ প্ৰকাশ কৰা নাছিলোঁ এতিয়া মই এই মানে পাঠ ভাগত গৈ পেলাই ভ ভকতৰ লগত যিখিনি মই সন্তোষ প্ৰকাশ কৰিছোঁ নহয় সেইখিনি মই টকা পইচা বহুত ঘটিছো যদিও সেইখিনিয়ে মোক আপ্লুত কৰিবপৰা নাই গতিকে মই এতিয়া মোৰ জীৱনত মই এটাই মোৰ মনতে ভাবি লৈছোঁ এই ভাগৱত পাঠভাগত মই গৈ পেলাই ভকতৰ সংগত থাকোঁতে যিখিনি বৈকুণ্ঠৰ এখন বৈকুণ্ঠত উপৱিষ্ট হৈ থকা ভকতৰ লগত আমি যিখিনি মানে মনৰ সান্ত্বনা আমি লভিব পাৰিছোঁ সেইখিনি মূল্য আপোনাক কি বুলি ক'ম আপোনালোকে সেই কথাটোৰ ওপৰত আমি মানে মূল্যাংকন দিবই নোৱাৰোঁ যিহেতু ভগৱানৰ গুণ চৰ্চা য'ত হৈ থাকে সেইখিনিয়ে আমাক যি মনৰ যিখিনি সান্ত্বনা দি আছে সেইখিনিত মই জীৱনত বহুত সন্তোষ প্ৰকাশ কৰিছোঁ আৰু এটা কথা কি নাম গুণ আমি সেৱা সকামত গৈ পেলাই আমি যিখিনি ভকতৰ লগত আমাৰ যিখিনি মানে আমাৰ মনৰ সন্তোষ পাওঁ সেই সন্তোষখিনি আমাৰ মানে সঁচাকৈয়ে অমূল্য ৰত্ন পোৱা দি পাইছোঁ গতিকে আপোনাসৱৰ আৰু এটা কথা জনাবলৈ পাই ভাল লাগিছে ভকতৰ যেতিয়া এৰা এৰি হয় সেইকণ সময়ত আমাৰ যিটো শোকাবহুল সেইকণ আমাৰ অমূল্য ৰত্ন বুলি ভাবি ভাবোঁ মোৰ এইখিনিয়ে মানে জীৱনত মানে মূল্যাংকন বস্তু বুলি আপোনালোককো জনাইছোঁ